হেৰি নহয় আজি বিয়ালে যাম বুলি ভাবিছোঁ তোমালোকে যাবানে নোযোৱা আক কিমান সময়ত যাবা হে অঁ সেইফালেদিয়ে যাম কিমান সময়ত যাবা অঁ অঁ অঁ সেইফালেদিয়ে যাম এইফালে অসুবিধা হয় যাবলৈ সেইফালেদি ওচৰো হ'ব তোমালোকৰ ঘৰৰ আগেদিয়ে সেইফালেদিয়ে যাম আৰু হেৰিহঁত যাম বুলি কৈছে আক অঁ ইহঁতেও যাম বুলি কৈছে অঁ খোজকাঢ়ি একেলগতে যাম বুলি ভাবিছোঁ অঁ অঁ মইয়ো বেছি দেৰি নকৰোঁ মোৰ ঘৰতো কাম আছে অসুবিধা হ'ব অঁ অঁ সেইকাৰণে এই সোনকালেই গুচি আহিম দিয়া

অঁ অঁ অকলে যাবলৈ বেয়া লাগে সেইকাৰণে চাৰিজনী একেলগে যাম আৰু হ'ব অঁ অঁ হ'ব দিয়া তেতিয়াহ'লে